হেল্ল' হয় টুৰিষ্ট গাইডে কৈছে নে এজেঞ্চি এজেঞ্চিৰ পৰা কৈছে ন হয় মই লখিমপুৰৰ পৰা গুৱাহাটী যোৱা কথা আছিল অঁ মই আপোনাৰ অহা কালি যাম আপোনালোকক গোটেইখিনি থোৱা আছে বুকিং চব কৰি থোৱা আছে আপোনালোকে এতিয়া কেনেকে কিমান টাইমত কি কৰিব সেইটো জনাবচোন অলপ দিটেইলচকে হয় হয় হয়

হয় হয় মই বাছেৰে যাম খানাপাৰাতে নামিম তাৰ পৰা আপোনালোকে কিহেৰে আনি আনিব নিব

হয় হয় আপোনালোকৰ তাতে যোনখন গাড়ীয়েদি নিব মানে হোটেলৰ যিখিনি ফেছিলিটী সেইখিনি চব পামনে যোনখিনি হোটেল আপোনালোকে যি দিব হোটেল এ চি আছেনে হয় আৰু নিবলৈ আপোনালোকে কি গাড়ী লৈ আহিব আপোনালোকে হয় হয় মোৰ লাগে বেগো আছে অলপ দুই দুই এটা ঠিক আছে দিয়ক আপোনালোকে ভালকে নিলে আমাৰো সুবিধা হয় ভাবিছোঁ ভালদৰে

ঠিক আছে দিয়ক থেংক ইউ মই কালি গৈ আছোঁ দিয়ক